হয় দাদা এইটো মন্জু ষ্ট'ৰত লাগিছেনে মই মনালিছা বৰাই কৈছোঁ শোণিতপুৰ জিলাৰ পৰা আপোনালোকৰ দোকান আজি খোলা থাকিবনে হয় নেকি কেইটামান বজাৰ পৰা খুলিব বাৰু হয় আপোনালোকৰ এনেই চাদৰ মেখেলা পাটৰ কাপোৰ এনেকুৱা দোকান নহয় জানো অঁ মোৰ মানে মোৰ এনেকেই মানে কাপোৰেই চাব লগা আছিলে বিয়াৰ বজাৰ মানে আপোনাৰ পাটৰ কাপোৰ মিক্স পাট এনেকুৱা অলপ সৰহকে আৰু এজোৰ দুযোৰ মানে নলওঁ এনে আপোনালোকৰ পাটৰ কাপোৰবোৰ দামবোৰ কেনেকা কেনেকুৱা কিমান মানৰ পৰা আৰম্ভ হয়

হয় এনে হেৰি আপোনালোকৰ কাপোৰবোৰ ক'ৰ পৰা ক'ৰ পৰা আনে বাৰু এনে শুৱালকুছিৰ পৰা আনেনে অঁ মোক মানে দুযোৰ আপোনাৰ শুৱালকুছিৰ পাট লাগে আৰু বাকী কেইজোৰ মানে এনে আপোনাৰ প্ৰেজেণ্ট দিবলগীয়া আৰু ননী পাট নহ'লে এনেকে মিক্স পাট মেচিন বোৱা বা হাতেৰে বোৱা তেনেকুৱা তেনেকুৱা পাঁচ ছয়জোৰ মান ল'ম আৰু এনে দামটো অকণমান মিলাই দিলে ভাল হয় আৰু হয় এনে আপোনাৰ গুনাটো মানে আপোনাৰ সোণালী গুনাটো নালাগে মোক এই ৰূপালী ৰঙৰ যোনটো গুনাত বয় সেই তেনেকুৱা পাটৰ কাপোৰ লাগে সেইবোৰ কিমান মানৰ পৰা আৰম্ভ হয় বাৰু দাম চৈধ্য হেজাৰ মান ন দামটো অকমান বেছি যেন লাগিছে মানে মই বাজেট এটাত ল'মতো আপোনাৰ কমাই মেলি দিলে অলপ ভাল হয় হয় আপ হয় এনে মই ইয়াতে বেলেগ দোকানতো চাইছোঁ ওচৰতে দুই তিনিখন মান কিবা ৰং মিলিলে মানে কাপোৰজোৰ নিমিলে কাপোৰ মিলিলে ৰং নিমিলে তেনেকুৱা হৈছে আৰু দামটো মানে খুব এটা মানে মোৰ হেৰিয়ৰ ভিতৰত হোৱা নাই মানে এই অলপমান পোন্ধৰ মান হ'লে মানে বেছি হৈ যায় আপুনি অলপ অলপ কমাই মেলি দিলে তেতিয়া যাম আৰু মই আবেলিকে হয় হয় হয় ঠিক আছে বাৰু হ'ব দাদা যাম আবেলি মনালিছা বৰা হয় হয় ঠিক আছে দিয়ক দাদা ৰাখিছোঁ